হেল্ল' শেৱালী বা শেৱালী বা অঁ মোৰ মানে ইউনিভাৰ্চিটিত আমাৰ হেৰি প্ৰজেক্ট এটা দিছে বিয়া ওপৰত অসমীয়া বিয়াৰ ওপৰত গতিকে মই সেই বিয়াৰ তুলনী বিয়া আৰু বৰবিয়া দুইটাই মানে দিছে মই বনাব লাগে

হয়

অঁ হয় অঁ তোমালোকৰ বৰ বিয়া কেনেকৈ পাতে তোমালোকৰ বৰবিয়া কেনেকৈ পাতে

অঁ আমাৰ

অঁ অঁ অঁ

অঁ অঁ অঁ তোমালোকৰ বৰবিয়াও বেলেগকৈ পাতে নিকি বৰবিয়াৰ বিষয়েই ক'বাচোন অকণমান

জোৰোণ দিবলৈ সেইখিনি লৈ লৈ আনে তাৰ পৰা নতুন সাজ দিয়ে দৰাই সেইখিনি চুই মেলি পঠায়

বিচাৰিবলৈ দিয়া হয় কইনা ঘৰতে কৰায় আমাৰ আমাৰ কইনা ঘৰতে কৰায় ভাত পানী খোৱাই তাৰ পাছত কইনা বিদাই দিয়া হয় আৰু পুৱতি নিশা লৈ যায় আৰু দৰাই কইনাক তোমালোকৰ কেনেকুৱা হয় ক'বাচোন অকণমান অঁ অঁ

অঁ আমাৰো সেই একেখিনিয়েই তুমি কোৱা নিচিনাই অলপ

পাতে পাতে অঁ তোমালোকৰ পাতেনে

দিয়ে অঁ অঁ অঁ কি ক'লে

অঁ অঁ অঁ আছে আমাৰো আছে অঁ সেইখিনিয়ে আছে অঁ তাত ভাঙিব নিদিয়ে হয় অঁ তোমলোকৰ ৰভা আছে অঁ তোমালোকৰ ৰভা খুটা কেতিয়ালেকে ভাঙে অঁ অঁ

গৈ পেলাই সেই উঘালি পেলাই আহিব লাগে অঁ অঁ

আমাৰ সেইখিনিয়ে তোমালোকৰ কেনেকৈ পালন কৰে

জানিলোঁ অঁ হয় অঁ ঠিক আছে হ'ব